অঁ হয় দাদা কওক অঁ দাদা কওক অঁ হয় হয় পাব পাব কি গাড়ী ল'ব পিছে আপুনি অঁ আমাৰ ইয়াত আছে মহিন্দ্ৰা থাৰ আছে আপোনাৰ এডভেন্সাৰ টাইপ নালাগে অঁ পাব পাব আপোনাৰ এঘাৰ লাখমান পৰিব সেইখনটো আপোনাৰ ভাল পাব ভালেই পাব গোটেইখিনি আপুনি ফাইভ লাক্স মান দিলেই হ'ল আপুনি যি বিচাৰে আমাৰ ইয়াত আহিলে চব পাব আপুনি আমাৰ ইয়াত আহিলেই হ'ল খালী আপুনি কেতিয়া আহিব পিছে অঁ হয় আমাৰটো পুৰা ছৌবিছ ঘণ্টাই খোলা থাকে আপুনি কণ্টেক কৰিব আপুনি মোক মোৰ চাৰিটা বা পাঁচটামানত গ'লে আপুনি মোক লগ পাব আবেলি টাইমত সময়ত হয় পোন্ধৰ লাখ মান পৰিব আপোনাৰ পোন্ধৰ লাখেই পৰিব আপোনাৰ অঁ আপোনাৰ ভাল ভাল ফ'ৰ বাই ফ'ৰ অঁ আপুনি মোক দেওবাৰে নাপাব আপুনি মোক সোমবাৰৰ এটা দিনতহে পাব আবেলি সময়ত অঁ আবেলি সময়তটো মই আছোঁ মানে আগবেলা নাই এতিয়া আবেলি সময়তহে আছোঁ আপোনাৰ অঁ হয় মোক এইটো নম্বৰত কণ্টেক কৰিব মই আপোনাক লগ কৰিম আপুনি চাই ল'ব গাড়ী কোনখন পছন্দ হয় লৈ ল'ব হয় ধন্যবাদ